হেল্ল' অঁ অঁ ছাৰ হয়নে ষ্টেট বেংকৰ মেনেজাৰ ছাৰ হয়নে মই অঁ ছাৰ মোৰ মানে এটা কথা সুধিব লগা আছিলে আপোনাক ছাৰ মোৰ ভণ্টীভাগৰ মানে এখন একাউণ্ট খুলিব লগা আছিলে কিন্তু তাই ওঠৰ বছৰ নাই হোৱা এতিয়া মানে কেনেকে কি কৰিব পাৰিম মানে স্কুলৰ কাৰণে লগা আছিলে ভণ্টীৰ হয় আছে একাউণ্ট আছে গাৰ্জেনৰ অঁ হয় ছাৰ ষ্টেট বেংকতে আছে

এনে কালিলৈকে যাব পাৰিম ছাৰ মানে ইমাৰ্জেঞ্চিয়ে লাগা আছিলে আমাৰ স্কুলৰ কাৰণে অঁ হয় ছাৰ তাই স্কুল ছুট হোৱাৰ মানে পিছতে যাব পাৰিম আৰু আবেলি যাব পাৰিম

আধাৰ কাৰ্ড ৰিলেট মানে মানে ৰিলেটেভ নাম্বাৰটো লাগিব ন ছাৰ

আৰু লগতে ভণ্টীকো লৈ যাব লাগিবনে ছাৰ আৰু একাউণ্ট নাম্বাৰটোও লাগিব এনেই কালিলৈকে অঁ হয় ছাৰ কালিলৈকে যাম চাৰিটাৰ আগতে ন ছাৰ এনেই ছাৰ কিবা এমাউণ্টটো কিবা আছিলে নেকি হয় জিৰ' বেলেঞ্চৰ হয় ঠিক আছে কালিলৈ গৈ আছো